হেল্ল' দাদা মই বেডেতি তিনিআলিৰ পৰা কৈছোঁ মাইনা বৰুৱা এইটো ই কম অ'ফিচত লাগিছেনে ডেলিভাৰী বয় অঁ মই জোতা এযোৰ অৰ্ডাৰ দিছিলোঁ মোৰ ছোৱালীজনীৰ কাৰণে জোতাযোৰ আজি আহিছে কিন্তু মই আজি ঘৰত নাছিলোঁ মই এফালে আহিলোঁ তেজপুৰ ফালে এতিয়া ডেলিভাৰী বয়জনে ক'লে আপোনাৰ পাৰ্চেল আহিছে মই ক'লো তেওঁক যে মই আজি ঘৰত নাই পাৰ্চেলটো মই কাইলে ল'ম তেনেকে কোৱাত তেওঁ মোক এনেকুৱা এটা বেয়া ব্যৱহাৰ কৰিছে এনেকুৱা কৰিব নালাগে নহয় মই আগতেও ইমান পাৰ্চেল অৰ্ডাৰ দিছোঁ আগতে মই ধুনীয়াকে ৰিচিভ কৰোঁ তাৰিখতে যেন যেতিয়া আহে কিন্তু আজি মই ঘৰত নাই কাৰণে ল'ব পৰা নাই এনেও ল'ব নোৱাৰাৰ কাৰণেতো মই ক'লো যে আজি ল'ব নোৱাৰোঁ কাইলে ল'ম তেতিয়া তেওঁ মোক এনেকুৱা আচৰণ কৰিছে নহয় এনেকুৱা বেয়া ব্যৱহাৰ কৰিব নালাগে আপোনালোকে এনেকুৱা ডেলিভাৰী বয় ৰাখিছেনে এনেকুৱা কৰিব নালাগে